চৰকাৰে আমাৰ অঞ্চলত বেমাৰৰপৰা কেনেধৰণে মানুহবিলাকে থাকিব পাৰে তাৰ কিছুমান নীতি নিয়ম আছে আৰু স্বাস্থ্য সেৱা বিষয়েও শিক্ষামূলক ভ্ৰমণ আছে শিক্ষামূলক ভ্ৰমণ যেনে তেনে আজিকালি ছাত্ৰ ছাত্ৰীবিলাক শিক্ষামূলক ভ্ৰমণত নিয়ে নি পেনাই তাত এখন নদী পানী ক'ৰপৰা বৈ আহিছে ক'লৈ গৈছে আৰু নদীতো কি কি বীজাণু আছে ধৰি লওক এই সেইবিলাক বীজাণু থকা হেৰিবিলাক দেখুৱাই দিয়ে আৰু কাষে কাষে ধৰি লওক পাহাৰ নিচিনা থাকে পাহাৰত অনেক ধৰণৰ বনৌষধৰ গছ থাকে ভেদাইলতা থাকিব আৰু কিবাকিবি আৰু ধৰি লওক বহুত ধৰণৰ বস্তু থাকে আৰু সেইবিলাক বনৌষধবিলাক চিনাক্তকৰণ কৰি দিয়ে আৰু হঠাতে যেনিবা যাওঁতে পানী খাবলগীয়া হ'ল আমি পানীটো কেনেকৈ বীজাণুমুক্ত কৰি পেনাই তাত পাম আমি নদী পানীখিনি হ'লেও আনি পিনে আমি থিতাতে খুটি দুটা পুতি পানী গৰম কৰি তাতে আমি বীজাণুমুক্ত কৰি পানী খাব পাৰোঁ আৰু মহ খেদিবলৈ হ'লে আমাৰ অঞ্চলত আমাৰ গাঁৱত বা ঘৰত মহ খেদিবলৈ হ'লে আমি খেৰ জুই যাগ দিব পাৰোঁ আৰু ব্লিচিং বা ডি ডি টি পাউদাৰো চিটাই আমি মহবোৰ নিৰ্বাৰণ কৰিব পাৰোঁ আৰু বসন্ত বা বসন্ত হ'লে আমি ধৰি লওক চিতাকৰণ আগতীয়াকৈ দিব স্বাস্থ্যকেন্দ্ৰৰপৰা চিতাকৰণ ল'ব পাৰোঁ আৰু এনেবিলাক সুবিধা আমাক চৰকাৰে ঘৰে ঘৰে আহি দিয়ে